হেল্ল' মাইনা ৰেষ্টুৰেণ্ট হয়নে অঁ মই যোৰহাটৰ পৰা কৈছোঁ মই মানে কাইলৈ আপোনাৰ ৰেষ্টুৰেণ্টত বাৰ্থডে' পাৰ্টি এটা দিম বুলি ভাবিছিলোঁ তাৰ বাবে টেবুল এখন ৰিজাৰ্ভ কৰিবলৈ ফোন কৰিছিলোঁ অঁ কাইলৈ লাগিছিলে আমাৰ মানুহ প্ৰায় চাৰি পাঁচজনমান হ'ব অঁ আপোনালোকৰ ৰেষ্টুৰেণ্টত বাৰু এতিয়া অফাৰ চলি আছে নেকি অঁ আপুনি চাই দিয়কচোন অঁ চলি আছে ন অঁ আপুনি পাৰিলে কাইলৈ কে'ক এটা ৰেডি কৰি ৰাখিব আৰু আমাৰ টেবুল কেইখন টেবুলখনো ভালদৰে সজাই ৰাখিব কাইলৈতো সময় নহ'বই অঁ হ'ব ঠিক আছে এতিয়া ধন্যবাদ